ভাৰতৰ নৃত্যশিল্পীসকলক বলিউডে বহুত প্ৰভাৱিত কৰিছে কাৰণ যিটো সময়ত আগতে মানুহে ছোৱালীসকলক বা ল'ৰাসকলক নৃত্যৰ প্ৰতি প্ৰভাৱিত হ'বলৈ মানুহে নিদিছিলে মানে ঘৰতে সোমাই থাকিছিলে বা ঘৰৰ কাম কৰিছিলে বা বেলেগ কাম কিবা কৰিছিলে কিন্তু বলিউডৰ পৰা মানুহে সেইসমূহ ল'বলৈ লৈছে বা ওলাই আহিছে ল'ৰা ছোৱালীখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি নাচিছে বা তেওঁলোকৰ নামসমূহো মানে ওলাইছে নামসমূহ উজ্জ্বল হৈছে আৰু সেইয়া তেওঁলোকে ভাল ভাল কামসমূহ কৰি গৈছে আৰু ভাৰতবৰ্ষত সকলোৱে ভালপোৱা কিছুমান চিৰসেউজ গীত বুলি ক'লে লতা মংগেশকাৰৰ গীত হ'ব পাৰে বা ভূপেন হাজৰীকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভাৰ গীতসমূহকে আমি বুজি পাওঁ যেনে ধৰক ভূপেন হাজৰীকাৰ বহুতো তেনেকুৱা গান আছে যিসমুহ আমি চিৰসেউজ গীত হিচাপে বুজি পাওঁ বা শুনি আহিছোঁ বা সকলোৱে জানে তেনেকৈ আমাৰ সমাজখনক বলিউডে বা নৃত্যশিল্পীসকলক বলিউডে বিভিন্ন ফালৰ পৰা প্ৰভাৱিত কৰিছে